হেল্ল' অঁ আপুনি দোকানত আছেনি এতিয়া অঁ অঁ মই তাৰমানে এটা মোবাইল ল'ব লাগিছিলে অঁ এনেই আপোনাৰ কেনেকুৱা কি হেৰি আছে অঁ মানে মোক টেন থাউজেণ্ডৰ ভিতৰত তেনেকৈ বিচাৰিছিলোঁ আৰু ভাল হেৰি ৰেঞ্জৰ আৰু ভাল কুৱালিটিৰ কোনটো

অঁ এনেই সব ঠিকেই বেটেৰী চেটেৰী সব ঠিকে থাকিব অঁ অঁ অঁ অঁ মই তাৰমানে অলপমান দূৰতো থাকোঁ এতিয়া হেৰি কিবা ডে ডেলিভাৰী কৰাকৈ হেৰি আছেনি হয় সেইটো সুবিধা আছে নেকি

আৰু হেৰি কেছ পে'মেণ্ট নে এনেই হেৰি কৰিলেও হ'ব আপোনাৰ পে'মেণ্টো হ'ব অঁ অঁ অঁ অঁ ঠিক আছে মই আপোনাক সন্ধিয়ালৈ কল কৰিম অঁ অঁ এনে হেৰি কভাৰ চভাৰ সব পোৱা যাব আপোনাৰ হেৰি তাতেই অঁ অঁ এনেইতো কালি বতৰটো ঠিক নহয় আজিও চাই লওঁ মই বতৰটো কেনেকুৱা বতৰ যদি ঠিকে থাকে তেনেহলে আপোনাৰ দোকানলৈকে যাব পাৰিম

ঠিক আছে দিয়ক অঁ